হয় নেকি অঁ এতিয়াৰ প্লেয়াৰ কেইজন হৈ আছে গলকিপাৰ বেলেগ এজন উঠাব লাগিব তেতিয়াহ'লে

আমাৰ এইফালে আছিলে এজন ওচৰৰ ভালেই আগে পিছে ভাল খেলে আৰু দেখা পাইছোঁ তেনেকৈ আমাৰ এইফালে খেলি থাকে ভালেই ল'ৰাজন অঁ অঁ

তাক এবাৰ সুধি চাব লাগিব মানে তাৰো ক'ৰবাত থাকিব পাৰে ন প্লেয়াৰ মানুহ ক'ৰবাত খেলা থাকিব পাৰে ক্ষীণকৈ অঁ অঁ অঁ অঁ মইতো আছোঁৱে অঁ

তিনিজনমান ন এজন তিনিটা বজাত অঁ অঁ অঁ মই গ'লকীপাৰজনক এবাৰ সুধি চাওঁ লগতে তাৰ চিনাকি থাকিব পাৰে ওচৰৰ না আৰু লগতে আমাৰ ঘৰ ওচৰৰ এজন আছেই নতুন প্লেয়াৰ তেওঁ আগে পিছে তেনেকৈ বেছি খেলা নাই কিন্তু খেলটো কিন্তু ভালকৈ খেলে কিন্তু তাকো খবৰ পৰা যায় যদি লোৱা যায় আৰু যদি অলপ শ্বৰ্ট হৈ আছে মানুহ প্লেয়াৰ

অঁ অঁ অঁ হ'ব অঁ ঠিক আছে